হেল্ল' এইটো ৰিছাচ চাদৰ মেখেলা ওচৰত লাগিছেনে বাইদেউ মই সুদিপ্তা নাথে কৈছিলোঁ মই এই পোন্ধৰ তাৰিখত মই অৰ্ডাৰ এটা দিছিলোঁ হালধীয়া চাদৰ মেখেলাৰ যে মই আজি আহি পাইছে আৰু আজি ৰিচিভ কৰিছোঁ কিন্তু বাইদেউ মই কথা এটা ক'বলৈ ফোন কৰিছোঁ কথাটো হ'ল এইটোৱে যে মই দিছিলোঁ হালধীয়া চাদৰ মেখেলা এতিয়া আপোনাক যেতিয়া মই ক'লোঁ হালধীয়া চাদৰ মেখেলা আপুনি কনফ্ৰাম কৰিলে হয়নে নহয় ঠিক আছে কিন্তু এতিয়া আহি পাইছে চাদৰ মেখেলাযোৰ গুলপীয়া দেখোন অঁ চাদৰ মেখেলাযোৰ বদলি হৈ গ'ল সলনি হৈ গ'ল মই হালধীয়া দিছিলোঁ হালধীয়াত নীলা ফুল আছিলে এতিয়া গুলপীয়াত সেউজীয়া ফুল আহিছে তো পূৰা পূৰা সলনি হৈ গ'ল এইটো কিবা ৰিটাৰ্ণ পলিচি ৰিটাৰ্ণ চিটাৰ্ণ কৰিব পাৰিমনে নাই পাৰিমনে নাই বুলিতো মই সুধিবই নালাগে মানে ৰিটাৰ্ণ কৰিবই লাগে কাৰণ এইটোতো বেলেগ আহি গৈছে ন' বস্তুটো যদি একেই আহিলে হয় তেতিয়াও মই একেই আহিলে হয় বেয়া আহিলে হয় তেতিয়াও এটা কথা এই বস্তুটো গোটেইটো বেলেগ ৰঙো সলনি ফুলৰ ডিজাইনো সলনি আৰু তাতে যদি মানে কাপোৰযোৰ ভাল হ'লে হয় মই ৰাখি থলোঁ হয় একো কথা নাই কাপোৰযোৰ একদমেই ভাল নহয় ভিতৰত ফাঁহি আছে সূতা চূতা ওলাই আছে একদম মানে এইযোৰ কাপোৰৰ কাৰণে মই ইমান পইচা মানে দিব নোৱাৰি আৰু মই যোনযোৰ কাপোৰ কিনিছিলোঁ মানে যোনযোৰ কাপোৰ মই পচন্দ কৰিছিলোঁ সেইযোৰৰ কাৰণে দুহেজাৰ টকা ঠিক আছে কিন্তু এইযোৰ কাপোৰটো এনেকুৱা পাঁচশ টকীয়া কাপোৰো নহয় কিন্তু এইযোৰ কাপোৰ মই ৰাখিব নোৱাৰিম আপোনালোকে কিবা এটা কৰক আৰু আপোনালোকে ৰিটাৰ্ণ চিটাৰ্ন কৰি লওক নহয় মই সেইটো কোৱা নাই মই মানে গালি পৰা নাই মই কৈ আছোঁ কথাখিনি মানে নহয় দুখ লাগেতো দিয়ক কাপোৰৰ প্ৰতি মানে সবৰে এটা বেলেগ আগ্ৰহ থাকে ন' মোৰতো বিশেষকৈ মোৰ বহুত আগ্ৰহ কাপোৰৰ প্ৰতি আৰু নহয় যোনটো বস্তু মই আশা কৰি সেইটো বুলিও নহয় যে মোক মোৰ মানে পইচা গৈছে কাৰণে মই যোনটো বস্তুলৈ মন মেলোঁ আশা কৰোঁ সেইটো বস্তু আহি পাওক সেইটো মই নহয় সবেই বিচাৰে তো এইটো বস্তুটোৱেই পূৰা সলনি কৰি আহি গ'ল আৰু বস্তুটো যদি ভালো আহিলে হয় মই একদম নিশ্চিন্তে ৰাখি থলোঁ হয় মই আকৌ ফোনেই নকৰিলোঁ হয় আপোনালোকক কিন্তু কাপোৰযোৰটো একদমেই ভাল অহা নাই গোটেই ফাটি ফাটি গৈছে নহয় নহয় মই জনাবলৈ ফোন কৰিছোঁ আপোনাক ধমকি দিবলৈ গালি পাৰিবলৈ ফোন কৰা নাই জনাবলৈ মানুহে এটা ৰিভিউ দিব নোৱাৰে নেকি সেইটোৱে আৰু মই জনাবলৈ ফোন কৰিছোঁ যে ভাল অহা নাই মানে কাপোৰযোৰ নাই এতিয়া আপোনালোকে যদি ওভতাই ল'ব নোৱাৰে কাপোৰযোৰ সেইটো মই ৰাখিয়ে থ'ব লাগিব বাৰু মইনো কিনো কৰিব পাৰিম অঁ কিন্তু সেইটোৱে আৰু মানে মোৰ পচন্দ মতে নহ'ল মই আগতো বহুত কিনিছোঁ আপোনালোকৰ তাৰপৰা এইটো নহয় যে দোকানৰ পৰাই কিনিছোঁ অনলাইনো কিনিছোঁ আপোনালোকৰ মেইন দোকানৰ পৰাও কিনিছোঁ কিন্তু আজিলৈকে এনেকুৱা বেয়া পোৱা নাই বাৰু আজিলৈকে মানে ভালেই পাইছোঁ যিমান যি পাইছোঁ অনলাইনো ভাল পাইছোঁ অনলাইনতো মই কেইদিনমান আগতেও কাপোৰ এযোৰ লৈছোঁ একদম যেনেকুৱা আছিলে তেনেকুৱাই আহিছে একদম দহি চহি বটা কৰা আহিছে বৰ ভাল আহিছিলে কাপোৰযোৰ সেই এইবাৰ মোৰ মানে এইটো প্ৰথমবাৰ হ'ল মানে এইটো যে ইমান বেয়া আহিলে একো নাই বাৰু এতিয়া আপোনালোকৰ ৰিটাৰ্ণ পলিচি নাই যিহেতু মোৰ ৰাখিয়ে থ'ব লাগিব ঠিক আছে বাৰু মই ৰাখিয়ে থৈছোঁ আৰু ঠিক আছে মই জাষ্ট জনালো আৰু আপোনালোকক যে কাপোৰযোৰ মই ভালপোৱা নাই ঠিক আছে দিয়ক ৰাখিছোঁ